আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ বৰ্তমান যুগত অতিকৈ কঠিন হৈ পৰিছে যিহেতু আজিকালি অসমীয়া শুদ্ধ অসমীয়া কোৱা মানুহৰ সংখ্যা একেবাৰে কম আৰু লগতে এতিয়া নতুন প্ৰজন্মৰ যিখিনিয়ে ল'ৰা ছোৱালী উঠি আহিছে তেখেতসকলে ধৰি লওক অসমীয়া ভাষাটো ক'ব পাৰে কিন্তু লিখিব নেজানে বিশেষকে তেখেতসকলৰ মাক দেউতাকে যিখিনি ল'ৰা ছোৱালীক এতিয়া শিক্ষা দিছে ধৰি লওক ইংলিছ মিডিয়ামত দিছে তেখেতসকলে ধৰক ল'ৰা ছোৱালীখিনি অসমীয়া ভাষাটো অকল ক'বহে পাৰিছে লিখিব কিন্তু ভালদৰে নেজানে সেই ক্ষেত্ৰত মানে অসমীয়া ভাষাটোত মানে অকণমান প্ৰভাৱ পৰা যেন লাগিছে আৰু ধৰি লওক অসমীয়া ভাষাটো শুদ্ধ অসমীয়া কোৱা বৰ্তমান দেখিবলৈ নোপোৱা হ'লোঁ যি যিটো অসমীয়া ভাষা লিখিত হয় সেই লিখিত ভাষাটো বৰ্তমান শুনিবলৈ নোপোৱা হ'লোঁ এতিয়া ধৰি লওক গুৱাহাটীৰ ফালে যিখিনি অসমীয়া ভাষা কয় আমাৰ উজনি অসমৰ লগত অসমীয়া ভাষাটো নিমিলে নলবাৰীৰ ফালে যিখিনি অসমীয়া ভাষা কয় আমাৰ উজনি অসমত যিখিনি অসমীয়া ভাষা কয় সেই অসমীয়া ভাষাৰ লগত সম্পূৰ্ণ বিপৰীত যেন লাগে আৰু এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মই যদি শুদ্ধ পথত আনিবলৈ হ'লে একদম লিখিত ভাষাত যিখিনি অসমীয়া ভাষা আছে কঠিত সেইখিনি ভাষা কোৱাটো বহুত প্ৰয়োজন আৰু ধৰি লওক এতিয়া কিছুমান এনেকুৱা ক্ষেত্ৰত দেখিবলৈ পোৱা যায় অসমীয়া ভাষাটো ধৰি লওক অসমীয়া ভাষা এটা কোৱা সময়ত কিছুমানে প্ৰত্যেক প্ৰত্যেকটো অসমীয়া শব্দৰ মাজে মাজে ইংলিছ শব্দ ব্যৱহাৰ কৰিবলৈ হৈছে ইংলিছ হওক বা হিন্দী হওক বা যিকোনো ভাষা ব্যৱহাৰ কৰি দিয়ে অসমীয়া ভাষাৰ লগত কিন্তু তেনে ক্ষেত্ৰত অসমীয়া ভাষাটো মানে অকণমান বেলেগ ফালে যোৱা যেন অনুভৱ হয় মানে আৰু এই ক্ষেত্ৰত নৱপ্ৰজন্মই এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটো বহুত জৰুৰী যাতে অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ'লে সেই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাষা মাজত সোমোৱাই দিলে মানে অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ অকণমান কঠিন হৈ পৰিব আৰু